হাঁহ কুকুৰাৰ পালনৰ ব্যৱসায়টোত ভৱিষ্যতৰ সম্ভাৱনাসমূহ হৈছে আমাৰ এনেকুৱা ধৰণৰ আমি হাঁহ কুকুৰা পুহিয়ে আমাৰ ঘৰখন চলাব পৰা যায় বিশেষকৈ মোৰ কুকুৰা আছে প্ৰায় ত্ৰিছ চল্লিছজনীমান আমাৰ লোকেল কুকুৰা আছে তাৰোপৰি হাঁহ আছে হাঁহ আছে আৰু পোৱালি আছে কিজানি মোৰ পঞ্চাছ ষাঠিটামান সৰু সৰু পোৱালি আছে সিহঁতক বৰ্তমান মই আপদালত ৰাখিছোঁ তাৰ উপৰি আমাৰ বিশেষকৈ কুকুৰা পাঁচ ছজনী কুকুৰাই কণী পাৰিলে আমাৰ দিনেও আমাৰ পাঁচটাকৈ বা ছটাকৈ কণী গোট খায় আৰু সেই আজিকালি এটা লোকেল কণীৰ দাম হৈছে দহ টকা ঠিক তেনেকৈ পাঁচজনী কুকুৰাই যদি মাহটোত মানে কণী পাৰি থাকে আৰু আমি বিশেষকৈ এনেকুৱা ছিষ্টেমত কৰিবলৈ বা ব্যৱসায় ভিত্তিত কৰিবলৈ হ'লে আমি দহ পোন্ধৰজনীৰ বা বিছজনী কুকুৰা আমি ৰাখিব লাগিব তাৰে আমি পাঁচজনী কুকুৰাই আমি পোৱালি উলিয়াব লাগিব আৰু বাকী কণীখিনি আমি বিক্ৰী কৰোঁ বুলি ক'লেও বজাৰত আজিকালি লোকেল কুকুৰাৰ কণীৰ বহুত দাম দহ টকাৰপৰা পোন্ধৰ টকা নহ'লে বাৰ টকাৰ ভিতৰত আজিকালি বিক্ৰী কৰা হয় ঠিক তেনেকৈ পোৱালিসমূহ আপদাল কৰিলেও আমাৰ কুকুৰা বিশেষকৈ আমি ছমাহ সাতমাহ আমাৰ লগ এজনী কুকুৰা বিকিবলৈ বা এটা কুকুৰা বিকিবলৈ হ'লে আমাৰ ছমাহ সাতমাহ লাগে হাঁহৰ ক্ষেত্ৰত কিন্তু অলপ সোনকালে বিক্ৰী কৰিব পৰা হয় বিশেষকৈ হাঁহ খুব সোনকালে যদি তাক দানা পানী দি আপদাল কৰা হয় সি সোনকালে ডাঙৰ হয় তাক আমাৰ এটা হাঁহৰ দাম হৈছে এতিয়া বৰ্তমান ছশ টকা ঠিক তেনেকৈ আমি যদি এখন ফাৰ্মত যদি ষাঠি সত্তৰ বা এশ হাঁহ পোহোঁ সেই এশ হাঁহৰ আমাৰ পঞ্চাছটা আমি হাঁহ যদি বিক্ৰী কৰোঁ আৰু আৰু তাৰে পঞ্চাছটা যদি মতা থাকে পঞ্চাছজনী যদি মাইকী হাঁহ থাকে তেতিয়া আমাৰ ত্ৰিছ চল্লিছজনী হাঁহৰ কণী পৰালে আমাৰ কি হয় সেই কণীৰ দামো আমি ঠিক তেনেকৈ কুকুৰা কণীৰ দৰে দছ বাৰ টকাত বা পোন্ধৰ টকাত আমি বিক্ৰী কৰিও লাভালাভ হ'ব পাৰোঁ বিশেষকৈ আমি কুকুৰাৰ কুকুৰা মাংস বিকাতকৈ আমাৰ কণী বিকিলেও ইমান হেৰি লোকচানত আমি নপৰোঁ হাঁহ কুকুৰা বিশেষকৈ কুকুৰা পুহিয়ে মই মোৰ ঘৰখন নিয়াৰিকৈ চলাই আছো আৰু কুকুৰা আছে মই ক'লোৱে আগত কুকুৰা আছে মোৰ প্ৰায় এতিয়া বৰ্তমান কুকুৰা পাঁচজনী কুকুৰা মোৰ আছে কুকুৰ কণী পোৱালি ওলিওৱা আৰু বাকী কণী পাৰি আছে বাকী সেইখিনি কুকুৰাই আৰু পোৱালি সৰু সৰু হৈ আছে আৰু এখিনি মধ্যমীয়া হৈ আছে ঠিক সেইখিনি কুকুৰা মই প্ৰায় আৰু ডেৰ মাহ বা দুমাহৰ পিছত মই সেই কুকুৰাখিনিও বিক্ৰী কৰিব পাৰিম বছৰি মানে মই ইনকমৰ আয়ৰ ক্ষেত্ৰত ক'বলৈ গ'লে হাঁহ কুকুৰা বিকিয়েই মোৰ বছৰটোত মানে পাঁচ পঞ্চাছ হাজাৰ বা ষাঠি হাজাৰ ইমান হয় কিন্তু দানাৰ ক্ষেত্ৰতো আমাৰ যদি তুঁহ গুৰি নাইকিয়া হয় তেতিয়া আমাৰ ব্ৰইলাৰ দানা কিনিবলগীয়া হয় আৰু ব্ৰইলাৰ দানা নিকিনিলে আমাৰ কি হয় ঘৰৰ ধান আমি চটিয়াই দিবলগীয়া হয় সিহঁতক বিশেষকৈ কুকুৰাতকৈ হাঁহে বেছি খায় সেইকাৰণে হাঁহক আমি বেছি হেৰি কৰিবলগীয়া হয় মানে কি হ'ল গাহৰি আৰু হাঁহৰ মাজত কোনো পাৰ্থক্য নাই গাহৰি এটা বছৰত যিমান খায় ঠিক হাঁহেও সিমানেই খায় হাঁহো এটা বছৰত গাহৰি সমানেই দানা খাই বুলি ক'লেও বেয়া নহয় বিশেষকৈ সিহঁতে দিনটোত তাৰমানে পাঁচ ছবাৰকৈ ওপৰত দিবলগীয়া হয় কুকুৰা কিন্তু আমি দিনটোত তিনিবাৰ বা চাৰিবাৰ আমাৰ তিনি চাৰিবাৰ বা পাঁচবাৰমান দিলেও হয় পোৱালি থকাৰ ক্ষেত্ৰত কিন্তু আমি বেছিকৈ দিবলগীয়া হয় কাৰণ পোৱালীবিলাকে ইমান খাবলৈ নাপায় কাৰণে আৰু আমি হাঁহ পালন কৰিও আমাৰ ঘৰখন আমি টনকিয়াল কৰিব পাৰোঁ বিশেষকৈ এটা হাঁহৰ দাম ছশ টকা আমি পঞ্চাছটা হাঁহ বিকিব পাৰিলেও বছৰটোত আমাৰ বহুতো পইচা ইনকম হয় আৰু মই এতিয়া মই হাঁহ আৰু কুকুৰা বিক্ৰী কৰিয়ে মোৰ নিজৰ ঘৰখন চলোৱাৰ উপৰিও মোৰ ল'ৰাটোক পঢ়াই আছোঁ বিশেষকৈ ল'ৰাটোৰ মোৰ মই টিউশ্যনৰ পইচা টিউশ্যনৰ ফিজ এহেজাৰকৈ টকা মই মাহেকত মই হাঁহ কুকুৰা বিকিয়ে দিছোঁ আৰু কণীও বিক্ৰী কৰোঁ তাৰোপৰি মই তাৰ স্কুলৰ যিবোৰ যাৱতীয় খৰচ কিতাপ বহীৰ পৰা তাৰ কাপোৰ কানিলৈকে এইখিনিও মই তাক যোগান ধৰি আছো তাৰপিছতে কথাটো হ'ল আমাৰ এই হাঁহ কুকুৰা কুকুৰা আমি যদি অত্যধিক পৰিমাণে যদি সিহঁতৰ পৰা উৎপাদন বিচাৰোঁ বা আমাৰ ইন বছৰিকীয়া ছমাহত ছমাহ বছৰেকত যদি আমি ইনকমটো বিচাৰোঁ তেতিয়াহ'লে আমি সৰহীয়াকৈ পুহিবলগীয়া হয় আৰু কমকৈ পুহিলে আমাৰ ইমান লাভালাভ নহয় কাৰণ আমাৰ দানাত যিখিনি খৰচ হয় আৰু মানুহজনী যিখিনি খাটনি হয় সেইখিনি আমি কম কম পৰিমাণে পুহিলে ইমান পোৱা নাযায় কিন্তু যেতিয়া আমি আমাৰ কুকুৰাৰ ফাৰ্ম কুকুৰা ফাৰ্ম ব্ৰইলাৰ ফাৰ্মখনত আমি সৰহকৈ যদিহে কুকুৰা হাঁহ পালন কৰোঁ তেতিয়াহে আমাৰ লাভালাভটো থাকে আৰু বেমাৰ আজাৰ হ'লেও বহুতো হাঁহ কুকুৰা মৰি যায় সেইকাৰণে যদি সৰহসংখ্যক পুহোঁ তেতিয়া আমাৰ মানে মৰিলেও ইমানখিনি আমাৰ লোকচান হয় বুলি মই নাভাবোঁ আৰু বিশেষকৈ কুকুৰাই হওক বা হাঁহেই হওক পালন কৰিবলৈ যাওঁতে যিগৰাকী মহিলাই বা কুকুৰা বা হাঁহ পুহিছে তেওঁ বিশেষকৈ পোৱালিৰ পৰা যত্ন ল'বলগীয়া হয় পোৱালিৰপৰা যত্ন ল'ব লাগিব তেতিয়াহে আমি কুকুৰাজনী কুকুৰা এটা ছমাহ বা সাত মাহত বিক্ৰী কৰিব পাৰিম আৰু এটা মতা কুকুৰাৰ দাম হৈছে ছশৰ পৰা সাতশ টকা ঠিক হাঁহ এটাৰো দাম হৈছে মতা হওক মাইকী হওক মাইকী হাঁহৰ আমাৰ পাঁচশ কৰি পোৱা যায় আমি পাঁচশ কৰি পাওঁ আৰু মতা হাঁহ আমি ছশ টকাকৈ পাওঁ সেইকাৰণে আমি হাঁহখিনি পালন কৰোঁতেও বহুতখিনি যত্ন ল'বলগীয়া হয় আৰু বিশেষকৈ আমাৰ যদিহে আমাৰ ভৱিষ্যত পৰিকল্পনা বোলে যদি হাঁহ কুকুৰা আমাৰ জীৱনটো ভালকৈ চলাই নিব পৰা হয় তেতিয়া আমি গঁৰালটো খুব ভালকৈ ৰাখিব লাগিব সময়মতে ইহঁতক দানা পানী দিয়া দিব লাগিব তাৰ উপৰিও খোৱা খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগিব ফাৰ্মখন খুব ভাল ধৰণে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগিব সেইকাৰণে হাঁহ কুকুৰাবিলাক কেনেকুৱা তেহেঁতৰ বেমাৰ আজাৰ হৈছেনে তাক চাব লাগিব আৰু এইখিনি আপদাল কৰিলেহে আমি আমাৰ বছৰেকীয়া যিটো ইনকম সেইটো আৰু বছৰেকীয়া ইনকমটো পাবলৈ হ'লে আমি সিহঁতক খুব খোৱা বোৱা পৰা ইত্যাদি কৰি সকলোতে যত্ন ল'ব লাগিব আৰু বিশেষকৈ হাঁহৰ বিষয়ে কথা কৈছোঁ আমাৰ পোৱালি কুকুৰাই পোৱালি উলিয়াবলৈ হ'লে খুব একৈছ দিন বা বাইছ দিন কিন্তু হাঁহৰ কণী উমনি দিলে সিহঁতৰ এমাহ লাগে এই এমাহ দিন সময় লয় আৰু কুকুৰা আমাৰ এনেকুৱা হয় কিছুমান কুকুৰাই কণী পাৰিলেও সকলো পুৱা কণীয়ে পোৱালি নোলায় কিছুমান বাও হয় ঘোলা হয় তাৰ উপৰি ঠিক হাঁহেও তেনেকৈ কণী বেয়া কৰে বাও হয় ঘোলাও হয় সেইকাৰণে আমি কণীখিনি খুব ভালকৈ চিৰিয়েলকৈ আমাৰ সৰহ ফাৰ্মত বিশেষকৈ সৰহকৈ কুকুৰা হাঁহ থকাৰ কাৰণে আমি কণী যাতে সিহঁতি ওপৰা ওপৰি কৰি নাপাৰে সেই কথাখিনি গুৰুত্ব দিব লাগিব প্ৰতিজনী কুকুৰা হওক হাঁহকে হওক আমি সিহঁতৰ নিৰ্দিষ্ট জেগাডোখৰ ধুনীয়াকৈ ৰাখিব লাগিব যাতে সেই কুকুৰাজনীয়ে গৈ সেই বাঁহটোতহে কণী পাৰে আৰু তাৰ উপৰি হাঁহেও ঠিক তাহাঁতৰ সেই খুৰুংটোতে যে গৈ যে কণী পাৰে তাত যাতে দুজনী তিনিজনী কুকুৰা হওক হাঁহে হওক গৈ কণী পাৰিলে ওপৰা ওপৰি হ'লে বিশেষকৈ আমাৰ কণীবিলাক বেয়া হ'বলৈ ধৰে আৰু বিশেষকৈ গৰম দিনত হাঁহ কণী কুকুৰা হাঁহৰ খুব সোনকালে বেয়া হয় আৰু ঠাণ্ডা দিনত কিন্তু পোৱালি ওলাবলৈও সময় লয় আৰু পোৱালিবিলাকো মৰে গৰম দিনত কিন্তু এইটো কণীখিনিৰ ওপৰত আমি বেছিকৈ গুৰুত্ব দিবলগীয়া হয় কেলৈ কণীখিনি ওপৰা ওপৰিকৈ পাৰিলে বেয়া হৈ যায় সেইকাৰণে আমি কণী বিক্ৰী কৰিবলৈ হ'লেও কণীখিনি কণী বিক্ৰী কৰি আমি ইনকম কৰিবলৈ হ'লেও কণী হাঁহখিনিৰ ওপৰত গুৰুত্ব দিব হাঁহ কুকুৰাৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু মাংস কৰি বিকোঁ বুলি ক'লেও আমি সিহঁতৰ ওপৰত গুৰুত্ব দিব লাগিব সেইকাৰণে এখন ফাৰ্ম হওক আৰু নিজৰ ঘৰৰ যিটো গঁৰাল আছে কুকুৰা কাঠৰেই হওক বা বাঁহৰে হওক সকলোৱে কিন্তু এইখিনি খুব যত্ন ল'বলগীয়া হয় সেই আৰু বেমাৰ আজাৰ নপৰিবলৈও যত্ন ল'ব লাগিব আৰু গঁৰালটো বনাওঁতেও আমাৰ বহুতখিনি খৰচ হয় খৰচ হয় সেইকাৰণে পৰাপক্ষত ডাঙৰকৈ গৰাঁলটো বনালে আমাৰ বেছি লাভালাভ তেতিয়া আমি সৰহকৈ কুকুৰা হাঁহ পুহিব পাৰোঁ বছৰত নাই কমেও এজনী এগৰাকী মাইকী মানুহে বা মহিলা আমি কি কৰোঁ পঞ্চাছ ষাঠি হাজাৰ পইচা ইনকম কৰিব পৰা যায় আৰু সেই ইনকমে আমি খুব ধুনীয়াকৈ মানুহজনক সহায় কৰাৰ উপৰিও নিজৰ ল'ৰা ছোৱালীকো বহুখিনি ক্ষেত্ৰত সহায় কৰিব পৰা হয় আৰু ঘৰখনলৈ অহা বিভিন্ন ধৰণৰ সমস্যা পটককৈ আমাৰ হয় আলহী অতিথি আহিলেও আমি হাঁহ হওক কুকুৰা হওক বেলেগত কিনিবলৈ যাবলগীয়া হয় কিন্তু ঘৰতে যদি আমি হাঁহ কুকুৰা পুহোঁ তেতিয়া আমাৰ সেই পাঁচ ছশ পইচাটো আমাৰ হাততে ৰখি যায় আমি যদি ঘৰৰে হাঁহ বা কুকুৰা এটা মাৰি আলহীক খুৱাব পাৰোঁ ঠিক তেনেধৰণে ব্যৱসায় ভিত্তিত কৰিবলৈ গ'লে ভৱিষ্যত পৰিকল্পনাত উন্নত কৰিবলৈ হ'লে যে আৰ্থিক আমাৰ দিশটো সবল হ'বলৈ হ'লে আমি গাঁৱৰ মহিলা বা মাইকী মানুহে এই ক্ষেত্ৰত গুৰুত্ব দিলে আমি নিজে নিজকে স্বাৱলম্বী হোৱাৰ উপৰিও ঘৰখনকো বহুতো স্বাৱলম্বী কৰিব পৰা হয় আৰু ল'ৰা ছোৱালীয়ে বিভিন্ন সমস্যা আহি থাকে ঘৰখনৰ সেই সমস্যাবোৰো আমি লগতে যদি দুটা বা তিনটা হাঁহ বিক্ৰী কৰি লওঁ আমাৰ হাতত টকা পোন্ধৰশ হওক এহেজাৰ বা বাৰ পোন্ধৰশ টকা আমালৈ হাতলৈ আহে ঠিক তেনে সেইকাৰণে আমি হাঁহ হওক কুকুৰা হওক হওক আমি সৰহকৈ পোহাটো সৰহকৈ পুহিবলৈ চেষ্টা কৰিব লাগে আৰু আপদাল কৰাটো বহুত প্ৰয়োজনীয় আপদাল কৰিলেহে আমি আমাৰ নিজৰ মানে দিনটোত খাতি থকাৰ খাতনি দিনটোত মানে এজনী মহিলাৰ দুশ টকা হাজিৰা পৰে সেইকাৰণে সৰহকৈ হাঁহ আৰু কুকুৰা পুহি পুহিবলৈ যাওঁতে নিজে তাৰ আপদাল প্ৰতিপালন দৰছ হাঁহ হওক কুকুৰা হওক দুই থাকে আমি আজিকালি পাউদাৰজাতীয় যিটো দৰৱ ওলাইছে ভেটনেৰীৰপৰা পোৱা যায় সেই দৰৱটো আনিও আমি সময়মতে সিহঁতক চাউলৰ লগত পানীত তিয়াই চটিয়াই খুৱাই থাকিব লাগিব তেতিয়াহে সোনকালে ডাঙৰো হ'ব আৰু আজিকালি এনেকুৱা এটা হৈছে আধুনিক মেচিন ওলাইছে যিটো মানে আমাৰ হাঁহে উমনি ল'লে এমাহ লয় কিন্তু সেই গৰম দিয়া মেচিনটোত যদি আমি আনি ঘৰতে আনি পোৱালি মেচিনত ভৰাই পোৱালি উলিয়াব পাৰোঁ তেতিয়া আমাৰ আৰু সোনকালে পোৱালিৰ প্ৰডাকশ্যনটো খুব সোনকালে বেছি হৈ আহিব ঠাণ্ডাদিনত বিশেষকৈ এই গৰম মেচিনটো আনিলে বেছি সুবিধা হয় পোৱালিবিলাকো ইমান কষ্ট নাপায় আৰু খুব সোনকালে হয় আৰু কণী বেয়া হোৱাৰ সম্ভাৱনা কম হয় কিন্তু আমাৰ ঘৰত যদি যদি আমি এনেকুৱা আধুনিক মেচিনটোৰ ব্যৱহাৰ নকৰোঁ ঘৰত তেনেকৈ উমনি দিলে বিশেষকৈ আমাৰ কণীবিলাক বেয়া হোৱাৰ সম্ভাৱনা বেছি আৰু তেতিয়া আমাৰ কি হয় আমাৰ আৰ্থিক দিশত আমাৰ মানে লাভালাভটো কমি আহিব সেইকাৰণে সকলো মানে আধুনিক পৰ্যায়ৰ যিখিনি আছে সুবিধা দৰৱ জাতি হওক মেচিন গৰমৰ যিটো হীট হীটাৰ সেই মেচিনটো আমি পৰাপক্ষত আমি নিজে কুকুৰা হাঁহ বিক্ৰী কৰিও আমি নিজে আনিও ঘৰত ল'ব পৰা হয় আৰু তাৰ উপৰি এইখিনি নকৰিলেও বা আমি ঘৰতে যিখিনি আমি হাঁহ কুকুৰা কণী পাৰি উমনি দিয়াওঁ সেইখিনি আমি যদি আপদাল কৰোঁ তেতিয়া আমাৰ আপদাল কৰিলে আমাৰ কেতিয়াও আমাৰ মানে আমি নিজকে নিজে তাৰ আৰ্থিক দিশৰ পৰা দুৰ্বল হ'বলগীয়া নহয় আৰু টকা পইচাৰ মানে অভাৱত নপৰোঁ আজি নিজে আমি আজি হাঁহ হওক কুকুৰা হওক বিক্ৰী কৰি সেয়ে বিক্ৰী কৰি নিজৰ হাতত দুপইচা ৰাখিব সাঁচি ৰাখিব পৰা হৈছোঁ আৰু হাঁহ কুকুৰা থাকিলে মানুহৰ ঘৰত বিশেষকৈ টকা পইচাৰ অসুবিধা হোৱাৰ লগে লগে পটককৈ কণী হওক কুকুৰা হওক হাঁহ হওক আমি বিক্ৰী কৰি আমাৰ নিজৰ হাতত দুপইচা জমা কৰাৰ উপৰিও বেমাৰ আজাৰ আহিলেও পটককৈ কাৰোবাৰ বেমাৰ হ'লোঁ বা ল'ৰা হওক নিজৰ হওক বেমাৰ আজাৰ হ'লেও আমি পটককৈ তাৰে তিনি চাৰিটা বিক্ৰী কৰিও আমি মেডিকেললৈ যোৱাৰ ব্যৱস্থাটো কৰিব পাৰোঁ ব্যৱস্থা কৰিব পাৰোঁ সেইকাৰণে হাঁহ কুকুৰা পালন কৰিবলৈ যাওঁতে আমি সদায় এটা কথাই লক্ষ্য কৰিব লাগে ইয়াক গঁৰালটো ডাঙৰকৈ বনাব লাগিব আৰু আধুনিক পৰ্যায়ত বনাব লাগে যাতে তাত মানে ঠাণ্ডা দিনত গৰমৰ ভাৱটো থাকিব লাগে আৰু গৰম দিনত কিন্তু তাহাঁতক অলপমান হাৱা বতাহ সোমাই থাকিব পৰাকৈ হয় গঁৰালটো হেৰি কৰিব লাগে যাতে গৰমো নাপায় আমি এনেকুৱা এজেগাত গঁৰালটো বনাব লাগে যাতে একেৰাহে ৰ'দো পৰি থাকিব নালাগে একেৰাহে মানে গছৰ ছাঁও পৰি থাকিব নালাগে নালাগে আৰু পৰাপক্ষত চাংঘৰটোৱে আটাইতকৈ হাঁহ আৰু কুকুৰাৰ কাৰণে ভাল আৰু বিশেষকৈ কুকুৰাৰ কাৰণে চাংঘৰটো বিশেষ বেছি ভাল মাটিৰ জেকটো পালে কুকুৰা এইবিলাকৰ বেমাৰ হোৱাটো বেছি মানে পৰিলক্ষিত হোৱা দেখা যায় আৰু চাংঘৰ কৰি ৰাখিলে সেই মাটিৰ জেকটো পোৱালিবিলাকে নাপায় সি গৰমৰ শীত পাই থাকে গৰম পাই থাকে আৰু ৰাতিও সিহঁতি মানে শুই থাকি শান্তি পায় সেই এজনী মাইকী মানুহে বা এগৰাকী মহিলাই সৰুকৈ হাঁহ কুকুৰা এশ এশ কুকুৰা এশ হাঁহ যদি পালন কৰি ছমাহ সাত মাহত যদি বিক্ৰী কৰিব পৰা যায় তাৰ মাহিলী ইনকম বহুত বহুত ইনকম হয় ঘৰখনৰো বিভিন্ন সমস্যাৰ পৰা মানুহগৰাকীয়ে ঘৰখনক বচাব পাৰে তাৰোপৰি মানুহজনকো টকা পইচা অৰ্থনৈতিক দিশত বহুতখিনি সকাহ দিব পৰা যায়